হয় কওকচোন এনেই বহি আছোঁ কি কৰিছে আপুনি

অঁ অঁ ভাল আপোনাৰ অঁ খেতি শেষ হ'ল আৰু আপোনালোকৰ অঁ অঁ ইমান ভাল নহ'ল পানী হ'লে এইবাৰ বৰষুণ দি দিলে ৰোৱাৰ লগে লগে ভালকৈ সজাল ধৰিবই নাপালে এতিয়া ইমান ধান পোৱা নগ'ল আৰু বৰা ধান ৰঞ্জিত ধান মানে আপোনালোকৰ

অঁ অঁ আজি নখাবলৈ বাকী আছে আৰু খালে নি আপোনালোকৰ নো ডুলিটো হ'ল আৰু বিকিব বিকিম বুলি ভাবিছোঁ তাকে

অঁ দুই হেজাৰ অঁ অঁ ঠিক আছে আপুনি আহিব খাই যাবহি অঁ অঁ খোৱা বােৱা কৰিলে আৰু

হাঁ কি কৈছে

অঁ মৰা হ'ল আপোনালোকৰ

অঁ সেই একে আকৌ তাকে আৰু এবাৰ অঁ আগত আমাৰো হৈছিলে

আগবাত আমাৰো হৈছিলে অঁ অঁ তাকে মুঠি একদম গুটিৰ পূৰা হৈছিলে হাত বিষ হৈ গ'ল তাকে আমাৰ দাৱনী কেইজনীয়ে কৈছিলে এইবাৰ ইবাতকে অঁ এইবাৰ কৈছে আৰু ইবাতকে এইবাৰ খেতি ইমান ভাল নহ'ল দেই কৈছে আৰু

কওক আৰু আমাৰ ঘৰত মা দেউতা আৰু ভণ্টি আছে আৰু মই তাকে দেউতা সেই গৰু বাকী এনেই শাক পাচলি খেতি কৰে আৰু পঢ়ি আছে ময়ো পঢ়ি আছোঁ অঁ

অঁ অঁ অঁ অঁ

অঁ অঁ ঠিকেই আছে ঠিকে আছে কৈছোঁ

বৰকে কাহটো আহিছে কাহটো বৰকে আহিছে কৈছো ধানৰ ধূলি সোমালে চাগে ধান অঁ কৰা হৈছে এই লফা পালেং

আপোনালোকৰ কৰিছে আপোনালোকৰ কৰিছে অঁ অঁ অঁ মাটি বাৰি এনে কিমান আছে মাটি বাৰি এনে কিমান আছে দ খেতি বাম খেতি অঁ

অঁ অঁ আমাৰ এনেই দই বামে মিলাই বিশ বিঘামান হ'ব তাকে

বাগান আছে হ'ল হ'ল দি মেলি আজৰি আৰু চপা নাই এই মানুহ লগাই আছোঁ কৰি আছে

ৰঙালাও খেতি কৰিছে নি আপোনালোকৰ অঁ অঁ অঁ অঁ

অঁ সেইটোৱ চল্লিছ টকা প্ৰথমতে চল্লিছ টকাতে বিকিছিলোঁ তাৰপিছতে লাহেকে দামটো বঢ়াই দিলোঁ আৰু ষাঠি টকাকে

অঁ সেইটো আকৌ গ'ম পোৱা নগ'ল কওক অঁ অঁ ঠিক আছে হ'ব আপুনি ধানখিনি চাই যাবহি নিবহি অঁ অঁ ঠিক আছে হ'ব